হেল্ল' শুনিছা কি কৰিছোঁ মই এনেই আছোঁ তুমি ভালনে ঠিকেই আৰু শুনা আকৌ কাইলৈ কাইলৈ কাইলৈ চিনেমা চাবলৈ যাওঁ ব'লা আমাৰ মৰাণৰ চিনেমা হলত অ পুষ্পা দি আছে পুষ্পা টুখন জানানে বহুত ভাল ভাল হয় ফেচিলিটিছো আছে লগতে তোমাৰ পুস্পা টুখনৰ ৰিভিউ বহুত ভাল ভাল আহিছেতো তো মানে চবেই চাবলৈ গৈ আছে বহুত ভাল বুলি শুনিছোঁ

চাব যাবানে পাৰি অঁ টিকেটটো এতিয়া কি কৰিবা অনলাইন কৰিবা নে অ'ফলাইন কৰিবা অঁ মানে হেৰি অঁ এই কিন্তু অনলাইনত কৰিলে তোমাৰ অলপ বেছিকৈ পইচাটো ল'ব সেইটো হয় হেৰি আকৌ মানে অনলাইন এতিয়া যদিও কৰোঁ তেতিয়া নিজৰ পচন্দৰ মতে ছিটটো পোৱা হ'ব কিন্তু এতিয়া অঁ অফলাইন কৰিলে কিন্তু আমি বেলেগ বেলেগকৈ বহিব লাগিব আৰু যদি মানে পাই যাওঁ তেতিয়া একো কথা নাই ঠিকেই

সেইটোৱে ভাবিছোঁ সৰহকৈ গ'লে ভাল লাগিব হয় নাই অঁ অকমান ফূৰ্তি লাগিব চায়ো ভাল লাগিব মু'ভিখন চিনেমাখন কি কৰা তোমাৰ কোন কোন লগৰ আছে যাক নিবপৰা হ'ব অঁ